আমাৰ গাঁৱত মানুহে ঋণ লোৱাটো মই সাধাৰণ কথা বুলি নাভাবোঁ কাৰণ এটা লোণ ল'বলৈ মানুহৰ বহুতখিনি যোগ্যতা থাকিব লাগিব যোগ্যতা থাকিব এইকাৰণেই কৈছোঁ যে আপুনি কিবা এটা কাৰণত আপুনি ঋণটো ল'ব বিচাৰিছে কিন্তু সেটো ক্ষেত্ৰত আপুনি কি কৰি দেখাব বা কি কৰিছে আপুনি ঋণটো ল'লেতো নহ'ব ন আপুনি ঋণটো কেনেকৈ লৈপেনে আপুনি ভালদৰে ব্যৱহাৰ কৰিছে সেইটোহে মেইন কথা আৰু প্ৰায়সংখ্যক মানুহে আজিকালি বহুতো কথা দিয়া দেখা গৈছে বেংক বেংকেই হওক বা গোটতেই হওক মানুহে বহুতখিনি উপকৃতও হৈছে তেনেকে কিছু কিছু ক্ষেত্ৰত সেইটো বিপৰীতো হোৱা দেখা গৈছে সেইখিনি পাছলৈ আহিম তথাপিতো কওঁ যে ঋণ এটা ল'বলৈ হ'লে মানুহে বেংকৰ যোগেদিও ল'ব পৰা হয় বেংকলৈ গৈপেনে মেনেজাৰৰ লগত ভালদৰে কথা পাতিবলগীয়া হয় কথা পাতিপেনে তেওঁলোকক বুজাবলগীয়া হয় যে আমি কিহৰ কাৰণে ঋণটো ল'ব বিচাৰিছো কি উদ্দেশ্যৰ কাৰণে ল'ব বিচাৰিছোঁ আমি কি কৰিম কি নকৰিম সকলোখিনি ক'বলগীয়া হয় বহুতো প্ৰশ্নৰ সন্মুখীন হ'বলগীয়াও হয় তেওঁলোকৰপৰা আৰু কিয়নো তেওঁলোকেতো সেইটো তেওঁলোকৰো ডিউটি তেওঁলোকে সুধিবই আমাক কিহৰ কাৰণে আমি ঋণটো ল'ব বিচাৰিছোঁ এটা ঋণ লৈ মানুহে যদি ভালদৰে কৰ্ম কৰে তেতিয়াতো একো কথাই নাহে সেইখিনি তেওঁ ঋণটো লৈ আকৌ বেলেগ এটা কাম তেওঁ কৰি লৈ সেইখিনি উপাৰ্জনেৰে তেওঁ ঋণৰ ধাৰখিনি মাৰিব পাৰিব এতিয়া কিছু বৰ্তমান সময়ত কিছুমানৰ ক্ষেত্ৰত দেখা গৈছে এটা ঋণ লৈ বহুতো ক্ষতি ক্ষতিকৰ হৈ পৰিছে কিয়নো তেওঁলোকে ঋণটো লৈ সাধাৰণ কথা বুলি ভাবি এ ঋণ ল'লোহে ঘূৰাব পাৰিলে পাৰিম নোৱাৰিলে নাই সেটো মনোভাৱত থাকে কিন্তু আমি সেটো মনোভাৱত থাকিলে নহ'ব আমি যেনেদৰে আমাক ঋণটো দিপেনে আমাক স্বাৱলম্বী হ'বলৈ তেওঁলোকে কৈছে সেইটো হিচাপতে আমি তেওঁলোকৰ কথামতেই সকলোবোৰ কৰ্ম কৰিব লাগিব নহয় জানো এতিয়া কিবা এটা ক্ষেত্ৰত যদি আমি ঋণটো লৈ সে ঋণটো যদি আমি যদি ভাল কামত নখতায় আমি বোলে ঋণটো ল'লো ঋণটো লৈপেনে নিজৰ প্ৰয়োজনীয় বস্তু টিভি ফ্ৰীজ বাইক মোবাইল সেইবোৰ কিনিলে জানো হ'ব সেইবোৰ কিনিলেতো আমাৰতো পইচাটো তাততো ইনকম হৈ নাহে ন আমি কিবা এটা নিজে নিজে কৰিব দেখাব লাগিব তেতিয়াহেতো আমা কামবো হ'ব তেওঁলোকে যিবিলাকে এইটো ক্ষেত্ৰত ভাবে মইতো তেওঁলোকক কওঁয়ে এটো একদম ভুল কথা ভূল ধাৰণা মানুহৰ মানুহে নিজে নিজৰ ভৰিত থিয় হ'ব পৰাকে যোনেই নহওক বেংকেই হওক গোটেই হওক সকলোৱে ঋণ দিছে সেই ঋণটো তুমি নিজে কি কামত খটাইছা ভাল বেয়া সেইটো নিজে বিবেচনা কৰাটো নিজৰ ভাল বুলি মই ভাবোঁ